মোৰ প্ৰিয় খেলুৱৈজন হৈছে হীমা দাস তেওঁ অসমৰ পৰা যোৱা প্ৰথমজন গ'ল্ড মেডেলিষ্ট গতিকে তেওঁ মোৰ প্ৰিয় আৰু তেওঁৰ গুণবিলাক হৈছে তেওঁ বহুত অধ্যয়ন কৰিব পাৰে বহুত অনুশীলন কৰিব পাৰে আৰু বহুত কষ্ট কৰিব পাৰে আৰু সময় বহুত তেওঁ মেণ্টেইন কৰিব পাৰে আৰু থাৰ্দতে যদি লগ পাওঁ তেওঁক সুধিম তেওঁ কেনেদৰে অনুশীলন কৰে কিমান সময় অনুশীলনত দিব পাৰে আৰু সহায়কাৰী হিচাপে তেওঁৰ কোনোবা আছে নেকি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ কি মন্তব্য দিব